মাছ ধৰি বৰ্তমান যুগত জীৱিকা নিৰ্বাহ কৰাটো খুবেই কঠিন হৈ আহিছে তেওঁ মাছ ধৰি মানে মাছ ধৰি উন্নত আৰু সহজ পদ্ধতিটো বা জীৱিকাটো উন্নত কৰি তুলিবলৈ চৰকাৰৰ পৰা প্ৰায় আৰ্থিকভাৱে সহায়ৰ প্ৰয়োজন আছে আৰু কিছুমান বস্তুৰো প্ৰয়োজন আছে যেনেকৈ ডাঙৰ ডাঙৰ জাল কাৰণ পুখুৰী এটা বা নদীখন আধা ভেটিব পৰাকৈ কিছুমান জালৰ প্ৰয়োজন হয় সেই জালসমূহ নৰ্মেল বা সৰ্বসাধাৰণ লোকৰ লোকে লোকে মানে কিনিব পৰাটো খুবেই কঠিন জালসমূহৰ দাম সাধাৰণতে বহুত বেছি বেছি সেই সেইকাৰণে কিছুমান সৰ্বসাধাৰণ লোকে কিনিব নোৱাৰে সেই কাৰণে চৰকাৰে কিছুমান অনুদান দিয়াটো প্ৰয়োজন আছে কিছুমান জাল জাল বৰজাল বিলসমূহত মাছ ধৰিবৰ কাৰণে কিছুমান ডাঙৰ ডাঙৰ বৰজালৰ প্ৰয়োজন সেই জালসমূহ কিনিবৰ কাৰণেও চৰকাৰৰ প্ৰয়োজন অৰ্থসমূহ সাধাৰণতে মাছ যিবিলাকে মাছ বেচা মাছ বেচি জীৱিকা নিৰ্বাহ কৰা মানুহসমূহ ইমান সাধাৰণতে ধনী হোৱা দেখা নেযায় সেইবাবে চৰকাৰে আৰ্থিকভাৱে আৰ্থিকভাৱে সহায়ৰ অনুদান যোগোৱাটো বেছিয়ে প্ৰয়োজন বা খুবেই প্ৰয়োজন তেতিয়াহে এখন আগবাঢ়ি যাব পাৰিব